অ' অ' আমাৰটো ইয়াতেটো মই কৰিলোঁয়ে অ' হেৰিখিনি সেইখিনি মই কুটিলোঁয়ে আপোনালোকৰ ধানখিনি অ' আমাৰ অ' ইয়াতেটো এনেকুৱা নাই মই কুটিলোঁয়ে এতিয়া মোক আৰু এটা বেলেগ ধান লাগিছিলে বৰ্নী ধান আছে নেকি বৰ্নী ধান অলপ লাগিছিলে মোকো

অ' বেলেগ ধানটো নাপাওঁ আমাৰ মোৰ কুটা মোকহে বেলেগ ধান লাগিছিল অলপ বৰ্নী ধান লাগিছিল

হেল্ল' এ কিমান লাগে মানে পাঁচ কিলো মান হ'লে হ'ব পাঁচ কিলো মান হ'লে হ'ব কিমান কম আছে হয় নেকি অ' এনে পাঁচ কিলো মান দিব পাৰিবনে কিমানমান কম হ'ব

অ' দামটো কিমান হ'ব দামটো কিমান হ'ব আঢ়ৈ কিলো হ'লে বৰ্নী ধানত কি কি ক'লে হয় নেকি অ' মই বাৰু যাম বাৰু ধানটো চাই ল'ম হয় হয় মই ফোন কৰি দিম বাৰু